হয় নমস্কাৰ কওকচোন অঁ আপোনাৰ বিষয়টো কোনটো বিষয়ৰ কাৰণে আপুনি আবেদন কৰিছিলে অঁ ঠিকে আছে আপোনাৰ কোৱালিফিকেশ্যন অৰ্থাৎ আপোনাৰ শিক্ষাগত অৰ্হতাখিনিৰ বিষয়ে অকণমান জনাই দিব হয় ইয়াৰ বাহিৰেও আপুনি কিবা অন্যান্য কিবা কৰে নেকি বাৰু এক্সট্ৰা এক্টিভিটিজ হয় আপোনাৰ সত্ৰীয়া নৃত্যৰ কোৱালিফিকেশ্যনছ কিমান বাৰু আপোনাৰ আৰু আপুনি যে আমাৰ মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ আবেদনখন কৰিছিলে কিয় কৰিছিল বাৰু আপোনাৰ কিবা উদ্দেশ্যটো কি অঁ আপোনাৰ সৰুৰ পৰাই সপোন অধ্যাপক হোৱাৰে সপোন আছিলনে নে অন্য কিবা আছিল

অঁ ঠিক আছে আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে যেন লাগিছে কিন্তু কথাটো হ'ল আৰু কেইজনমান প্ৰাৰ্থীয়ে এই পোষ্টটোৰ কাৰণে আচলতে আবেদন কৰি থৈছে মই তেওঁলোকৰ লগতো তেওঁলোকে চা চিনাকি হোৱা নাই বা সাক্ষাৎ লোৱা নাই মই তেওঁলোকৰ লগতো সাক্ষাৎ হৈ লওঁ তাৰপিছত যদি মই কিবা এটা চিন্তা কৰিম আপোনাক মই নিশ্চয় জনাম বাৰু ঠিক আছে ফোন কৰাৰ বাবে অশেষ ধন্যবাদ আপোনালৈ